হয় কওক অঁ আপুনি আপুনি কেতিয়া পাবহি মানে ৰাতিপুৱা নে গধূলি পাবহি ইভিননিং আপোনাৰ থকাটোতোৰ হোটেল বুকিং কৰা আছে তেতিয়াহ'লে আপুনি ইভিননিং পালে হেৰি দেখোন ইভিননিং আপুনি থাকি দিব কেইদিনৰ প্লেনিং কৰি যোৰহাটত আহিব কেইদিনৰ কাৰণে যোৰহাটত আহিম বুলি ফুৰিম বুলি ভাবিছে

তাৰপৰা উভতি আহোঁতে ওচৰতে এক কিলোমিটাৰৰ ভিতৰতে হোলোঙাপাৰ লাচিত মৈদাম আছে লাচিত মৈদামতে আপুনি চাব পাৰিব আৰু লাচিত মৈদাম অঁ লাচিত মৈদামৰ পৰা উভতি আহোঁতে আকৌ আপোনাৰ ৰজা মৈদাম বুলি এটা আছে পাৰ্ক আছে ৰজা মৈদামৰ সেইটো ৰাজগাঁও পুখুৰী আছে তাতেই আপুনি সেইদিনটো চাব পাৰিব আৰু নেক্সট ডে আপুনি তেতিয়া মৰ্ণনিঙতে হাতীগড় দেৱালয় মন্দিৰ আছে হাতীগড়ৰ শিৱদৌল আছে এই দুইটাত পূজা দি আপুনি তিনিটা চাৰিটামান বজাত আপুনি গিবনত গিবনত যাব পাৰিব গিবন যিটো নেশ্যনেল পাৰ্ক আছে তাতেই বহুত আছে

পাছটো তেনেকুৱা নহয় মন্দিৰত নামঘৰত গ'লেতোতো পাছৰ দৰকাৰ নাই কিন্তু হেৰিয়াত মৈদামত গ'লে এটা পাছৰ পৰা দহ টকামানৰ টিকেট চিষ্টেমৰ এটা ব্যৱস্থা আছে সেইটো কৰি ল'লে হ'ল আৰু আৰু নিমাটিত গ'লে আৰু নিমাটিত ফেৰি টিকেটটো আপুনি বুকিং কৰি ল'ব পাৰিব অনলাইন নহ'ব তাৰ পৰাও যাব পাৰিব

নিজৰে সেইটো আৰু মাজুলীলৈ সেইফালে তাতেই গৈ ফেৰিত আৰু মাজুলীতে হেৰি কৰি আকৌ বেক কৰি যোৰহাটৰ পৰা যাব পাৰিব ঠিক আছে আহিব বেয়া নাপাব যোৰহাটত